হেল্ল' কওকচোন হয় হয় ক'ৰপা কৰিছে বাৰু আপুনি অঁ হয় কওকচোন অঁ আছে আছে বাৰু হয় আছে কিমান লাগিব বাৰু কিবা আছে নেকি ঘৰত ঘৰত কিবা আছে নেকি অঁ হয় হয় কিমান লাগিব হয় হয় পঞ্চাছ লিটাৰ অঁ অঁ আছে বাৰু পাৰিম পাৰিম আছে লিটাৰ ষাঠি টকা হয় হয় ডিছকাউণ্ট আপুনি যিহেতু পঞ্চাছ লিটাৰ লাগে বুলি কৈছে ন ঠিক আছে হ'ব আপুনি ভাল কাম এটাত লাগে বুলি কৈছে আৰু মই দছ টকাকে কমাই দিম বাৰু লিটাৰ হ'ব অঁ ঠিক আছে হ'ব হ'ব আছে আনিব আনিব আহিব নিবলে ঠিক আছে অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব